মই ক'লোঁ আপুনি বাৰু যোগেন শইকীয়া নে

তেনেকৈ খোৱা ধান আছেনে বাৰু আচলতে মানে আপোনাৰ কিমান আছে বাৰু ধান মোক তিনি চাৰি কুইণ্টেলমান ধান লাগিছিলে আচলতে আপোনাৰ তাত কি কি ধান পাম বাৰু অঁ অঁ মোক মানে আচলতে বাৰু দাম কিমান অঁ ঠিক আছে খাবলৈ টো বাৰু এই ধানৰ আছে

ঠিক আছে ঠিক আছে হৈ আছে ন বাৰু মই পৰা কৈছিলোঁ আচলতে আমাৰ ছেকেণ্ড নামঘৰটোৰ ওচৰতে হয় আপোনাৰ ধানখিনি মই এতিয়া তাৰপৰা আনিবগৈ লাগিব নে আপুনি নিজেই ঘৰলৈ কৰি দিব হয় হয় হয় হয় তাত দিব পৰা

অঁ শালি ধান লাগিছিলে আচলতে ঘৰত খাবলৈ লাহে সেইটো কাৰণে চাৰি কুইণ্টেলমান আপুনি ধান দি দিব আৰু গাড়ীৰ ভাড়াটো কিমানমান হ'ব বাৰু ঠিক আছে ঠিক আছে মই এতিয়া কি দি কোনদিনা পাম ধানখিনি অঁ দেওবাৰে অঁ এই সপ্তাহতে ধানখিনি লাগিছিলে আচলতে ঠিকে আছে ঠিকে আছে কিমান আচ্ছা ঠিক আছে ঠিক আছে দিয়ক মই আপোনাক যোগাযোগ কৰিম বাৰু